অসমৰ শিক্ষা ব্যৱস্থাই ছোৱালীক লিংগ বৈষম্যৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে লিংগ বৈষম্য় আৰু ছোৱালীবোৰ ছোৱালীবোৰক যাতে স্কুল স্কুলত শিক্ষাগ্ৰহণ কৰিব পাৰে তাৰ বাবে বহুত ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰথমতে তেওঁলোকে বেটী পঢ়াও বেটী বচ্চাও বেটী পঢ়াও স্কিমটো আগবঢ়াইছে তাৰবাবে বহুত ছোৱালীয়ে স্কুলত যাবলৈ সক্ষম হৈছে তাৰে তাৰে ওপৰত অসম শিক্ষা ব্যৱস্থাই ছোৱালীৰ বাবে বিশেষকৈ ছোৱালীৰ বাবে বহু ধৰণৰ স্কীম প্ৰদান কৰিছে যেনেকে প্ৰজ্ঞান ভাৰতী স্কীম য'ত ছোৱালীবোৰে প্ৰথম বিভাগত উত্তিৰ্ণ হ'লে দ্বাদশ শ্ৰেণীত তেওঁলোকক স্কুটী প্ৰদান কৰা হয় তাৰ উপৰি তাৰোপৰি দশম শ্ৰেণীত ভালকে প্ৰথম বিভাগত উত্তীৰ্ণ হ'লে কম্পিউটাৰ প্ৰদান কৰা হয় এনেধৰণৰ বিভিন্ন বহু স্কীম অসমৰ শিক্ষা মন্ত্ৰীয়ে অসমৰ লিংগ বৈষম্য দূৰ কৰাৰ কাৰণে কৰিছে তাৰোপৰিও বহুত ধৰণৰ আৰু পদক্ষেপ অসমৰ শিক্ষা ব্যৱস্থাই লৈছে যেনে ছোৱালীৰ হাৰ ওঠৰ বছৰৰ ওপৰৰ ছোৱালী বিবাহ বিবাহ পাশত আবদ্ধ হ'লে তেওঁলোকক যাতে কঠোৰ পদক্ষেপ উঠাব লব পাৰে তাৰো ব্যৱস্থা কৰি দিছে এনেধৰণে বহুত শিক্ষা সম্পৰ্কীয় সম্পৰ্কীয় স্কীম আৰু পদক্ষেপ অসমৰ শিক্ষা ব্যৱস্থাই লৈছে তাৰোপৰিও যাতে ছোৱালী ছোৱালীবোৰে কলেজলৈ বা স্কুললৈ যাবলৈ সক্ষম হয় তেওঁলোকক মাহেকীয়া মাহেকীয়াকৈ সেই কিছু পইচাৰ পইচা বা কিতাপ কিতাপ কিতাপ স্কুলত যোৱা ইউনিফৰ্ম আদি বিনামূল্যা বিনামূলীয়াকৈ প্ৰদান কৰিছে এনে ধৰণৰ বহুত ধৰণে অসমৰ শিক্ষা এনেধৰণৰ বহুত শিক্ষা ব্যৱস্থাই লিংগ বৈষম্য দূৰ কৰিবলৈ আৰম্ভ কৰিছে যাতে ছোৱালীসকলো ভালকে পঢ়ক আৰু ভালকে ভালকে পঢ়ক আৰু ভাল মানুহ হৈ থাকক তাৰে বাবে বহুত ধৰণৰ পদক্ষেপ অসমৰ শিক্ষা ব্যৱস্থাই লৈছে

প্ৰথমটো

অসমৰ শিক্ষা মন্ত্ৰীয়ে ছোৱালীবোৰক নিজাববীয়াকৈ কলেজ যাতে তেওঁলোকে অন্তত স্নাতক কৰিব পাৰে তাৰ ব্যবস্থাও কৰিছে তেওঁলোকক মাহেকীয়াকৈ কিতাপৰ কাৰণে এটা এটা মূল্য প্ৰদান কৰিছে তেওঁলোকৰ যাতে অহা যোৱাৰ বাবে অসুবিধা নহয় তেওঁলোকে তাতেও তেওঁলোকে এটা পদক্ষেপ লৈছে ছোৱালীবোৰে যাতে বিনামূলীয়াকৈ অলপো পইচা নিদিয়াকৈ যাতে কলেজত এডমিশ্যণ পাব পাৰে তাৰ কাৰণে তেওঁলোকে ব্যবস্থা কৰি গৈছে এনে ধৰণৰ বহুত পদক্ষেপ অসমৰ শিক্ষা শিক্ষা ব্যৱস্থাই লিংগ বৈষম্য দূৰ কৰিবৰ কাৰণে পদক্ষেপ আগবঢ়াইছে তাৰোপৰিও তাৰোপৰিও অসমৰ শিক্ষামন্ত্ৰীয়ে যাতে ছোৱালীবোৰে বেছিকৈ পঢ়িব পাৰে তাৰ কাৰণেও বহুত ধৰণৰ ব্যৱস্থা নিৰুপন কৰিছে এনেধৰণে লিংগ বৈষম্য বিষয়টোক অসমৰ শিক্ষা ব্যৱস্থাই সমাধান কৰি গৈছে